হয় বাইদেউ কওক

কওক মাছ আছে হয় বাইদেউ কি মাছ লাগিছিলে জানো অঁ কেতিয়ালৈ লাগিব বাৰু কাইলৈ ৰাতিপুৱাই নে বাইদেউ হয় বাইদেউ মোৰ ওচৰলৈ কোনোবাই আহিব নে ঘৰত দিবলৈ যাব লাগিব হয় নেকি মই বাৰু যাবলৈ অকণমান অসুবিধা হ'ব মোৰ ল'ৰাজন মই পঠিয়াই দিম বাৰু বাইদেউ মোৰ ল'ৰাজনৰ হাততে মাছ শ'ল মাছ দহ কেজি ন হ'ব মই ল'ৰাজনৰ হাতত কেইটকা কিমান কি হয় মই কৈ পঠিয়াম আপুনি ঘৰত দি পঠাব পইচাটো দামটো আপোনাৰ তিনিশমান তিনিশ চলাই আছোঁ এতিয়া হ'ব মিলাই মেলি দিম বাৰু আপুনি পুৰণি মানুহ হ'ব বাইদেউ আপোনাৰ ঘৰত কাইলৈ ৰাতিপুৱা দি থৈ আহিম